মোৰ বাকী বস্তুবোৰৰ বস্তুবোৰৰ সৈতেও চখ আছে কিন্তু কেৰিয়াৰ হিচাপে মই লিখাটো ল'বলৈ চেষ্টা কৰি আছো যিহেতু মই কবিতা গল্প এনেধৰণে লিখিবলৈ চেষ্টা কৰিছোঁ মই সাধাৰণতে প্ৰায় সময়তে মই লিখিবলৈ চেষ্টা কৰোঁ প্ৰায়বিলাক সময়তে বিশেষকৈ মই সন্ধিয়াপৰত বা ৰাতি মই লিখিবলৈ চেষ্টা কৰোঁ বা কেতিয়াবা ৰাতিপুৱা ৰাতিপুৱা লিখিবলৈ চেষ্টা কৰোঁ মই বহি প্ৰায় লিখোঁ লিখিবলৈ বহি লিখোঁ বহি মই কেতিয়াবা টেবুলত লিখোঁ কেতিয়াবা টেবুলত টেবুল চকি লৈ পেলাহেনি টেবুলত ধুনীয়াকৈ সকলোবোৰ কিতাপ উলিয়াই পেলাহেনি আনি লিখিবলৈ চেষ্টা কৰোঁ আৰু কেতিয়াবা মই বিচনাটো বহি পেলাহেনি কেতিয়াবা লিখোঁ আৰু কেতিয়াবা এনেকুৱা য'ত আৰু কেতিয়াবা এনেকুৱা ধৰণৰ হয় য'ত আমি নিজান ঠাই বিচাৰি যাওঁ আৰু সেই নিজান ঠাইবিলাকত আমি বহি পেলাহেনি মই লিখি পেলাহেনি ভালপাওঁ আৰু সেই নিজান ঠাইবিলাকত লিখিলে মানে কি মাইণ্ডটো ফ্ৰেছ হয় লগতে সেই সকলো ধৰণৰ বস্তুবোৰ মই যেনেকৈ ধৰণে লিখিব বিচাৰোঁ তেনেকৈ ধৰণৰ তেনেধৰণে লিখিব বিচাৰোঁ সেয়েহে মই মোৰ লিখাটোক কেৰিয়াৰ হিচাপে ল'বলৈ চেষ্টা কৰি আছো মই এজন ভাল ৰাইটাৰ হ'বলৈ চেষ্টা কৰি আছো বৰ্তমান হোৱা নাই কিন্তু হ'বলৈ চেষ্টা কৰিছোঁ এটা দুটাকৈ মই লিখিবলৈ চেষ্টা কৰি আছো আৰু মই এনেধৰণেই লিখিবলৈ চেষ্টা কৰোঁ প্ৰায় নিজান জেগাবোৰত কেতিয়াবা মই এনেকুৱা ধৰণৰ জেগাত যাওঁ লিখিও ভালপাওঁ যে নৈ কাষৰ এনেকুৱা ধৰণৰ পৰিৱেশবিলাক লিখিবলৈ লিখিবলৈ বহুত সহজ হয় সেই পৰিৱেশবিলাক চাই পেলাহেনি মই লিখিবলৈ আৰামদায়ক পাওঁ আৰু এনেধৰণে মই লিখিবলৈ ভালপাওঁ